হয় হয় হয় কোনে ক'লে হয় হয় হয় হয় কওকচোন

হয় মানে মই তেওঁক ছুটী নিদিওঁ বুলি কোৱা নাই কিন্তু বৰ্তমান সময়খিনি কথা গ'ম পাইছে আজি এমাহৰ পাছত তেওঁলোকৰ পৰীক্ষাও ওচৰ চাপি আহি আছে কিন্তু সেইমতে তেওঁলোকৰ পাঠদানসমূহ আগবঢ়াবপৰা নাই কিছু সংখ্যক ৰৈ গৈছে সেইবাবে মই বিচাৰিছোঁ যে এই এমাহ ল'ৰা ছোৱালীখিনিয়ে যাতে ছুটী বা তেনেকুৱা ধৰণৰ হেৰিবোৰ নলয় আৰু বিয়া যিহেতু ঘৰত মই তেওঁক কৈছিলো যে ছুটীতকৈ তেওঁ ইস্কুল ছুটী হোৱাৰ পিছত ৰাতিটো পাবই বিয়াত সেই সময়খিনি থাকিব পাৰিব গতিকে ছুটী নল'লে তেওঁ পঢ়াত কোনো ধৰণৰ অসুবিধা নহয় আৰু মোৰো পিছত তেওঁক বুজাবলৈ থাকি নাযাব বুজি পাইছে হয়টো আপুনি আৰু সি হয় অঁ মই গ'ম পাই আছো গ'ম পাই আছো হয় হয় হয় মই মানে এই তেওঁ যদি আপোনাৰ ল'ৰাজনে যদি পিছত পিছদিনা বা তাৰপিছত যদি আহি তেওঁৰ লগৰ কেইজনৰপৰা যদি মই শিকোৱাখিনি বা ইস্কুলত শিকোৱাখিনি যদি সি শিকি লয় আৰু তেওঁৰলোকৰপৰা যদি কি লিখালো কি পঢ়ালো সেইখিনি লৈ লয় তেতিয়াহ'লে মোৰ কোনো ধৰণৰ অসুবিধা নাই অঁ তেওঁৰ আপু হয় হয় তেতিয়াহ'লে ঠিক আছে মই এদিনৰ বাবে দি দিম আপুনি ল'ৰাজনক ক'ব কাইলৈ আহি পেনাই মোক এখন দৰখাস্ত দি দিবলৈ তাৰপিছত তেওঁক মই ছুটীটো দি দিম বাৰু হয় হয় আৰু কিন্তু আপুনি আপুনি দেউতাক ন তেওঁৰ অঁ হয় আপুনি খালী সেই স্বাক্ষৰ এটা কৰি দিব দৰখাস্তখনত

অঁ নিশ্চয় নিশ্চয় তেওঁৰ যদি হয় হয় হয় অঁ অঁ নহয় তেওঁৰ যদি পঢ়াত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তেনেহ'লে মোৰ ছুটী দিয়াত কোনো আপত্তি নাই অঁ ঠিক আছে এদিনৰ বাবে দি দিম তেওঁক খালী কাইলৈ আপোনাৰ স্বাক্ষৰৰ সৈতে এখন দৰখাস্ত মোক দি দিবলৈ ক'ব হয় হয় হয় হয় হয় হয় হয় স্বাগতম স্বাগতম হয় অঁ হঁ নিশ্চয় চেষ্টা কৰিম নিশ্চয় চেষ্টা কৰিম হয় হয় হয় হয় অঁ ঠিক আছে ঠিক আছে মই চেষ্টা কৰিম বাৰু অঁ ঠিক আছে হয় হয় অঁ নিশ্চয় সময় সুবিধা যদি ওলাই নিশ্চয় মই পাক এটা মাৰিম বাৰু হয় হয় ঠিক আছে বাৰু দিয়ক হয় অঁ হয় হয় হ'ব অঁ অঁ অঁ নাপাওঁ নাপাওঁ একো নাই একো নাই